হয় সাধাৰণ পানীলগা ভাল কৰিবৰ কাৰণে গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা আছে যেনেকে আমি প্ৰথম কথা ক'ব গ'লে আমি আগতে যেতিয়া সৰু আছিলোঁ তেতিয়া কি হৈছিলে আমাৰ পানীলগা জ্বৰ হ'লে আমাক তুলসীৰ আগ ছিঙি আনি তাৰ পৰা তুলসীৰ আগটো ৰস উলিয়াই তুলসীৰ আগৰ ৰস আৰু সেই বস্তুটো মৌ জোলৰ লগত মিলাই অৰ্থাৎ তুলসীৰ ৰস আৰু মৌজোল তুলসীৰ ৰস আৰু মৌজোল ব্যৱহাৰ কৰা হৈছিলে আমাক খুৱাইছিলে আমিও খাইছিলোঁ সাধাৰণ পানীলগা হ'লেই আমি যদি কেতিয়াবা হাঁচিয়াই থাকোঁ বা আমি যদি কাহি থাকোঁ তেতিয়া আমাক সেইটোৱে ব্যৱহাৰ কৰিছিলে তুলসীৰ ৰসৰ লগত মৌ মৌজোল আৰু তুলসীৰ ৰস দি সেইটো এটা আছিলে প্ৰতিকাৰ আৰু ক'বলৈ গ'লে মধুৰিৰ আগো ব্যৱহাৰ কৰিছিলে বাৰু এনেকুৱাও মনত পৰে যে মধুৰিৰ আগ খোৱাও মনত পৰে মধুৰিৰ আগ আনি পানি মধুৰিৰ আগ আনি আপোনাৰ সেই বস্তুটো গুড়ি কৰি পিচি তাৰপৰা জোল উলিয়াই মধুৰিৰ জোল মধুৰিৰ আগৰ জোল আৰু আপোনাৰ মৌজোল তেনেকে মিক্স কৰি পানি মানে আপোনাৰ কি কৰিছিলে যে সাধাৰণ পানী লগা জ্বৰত এইবিলাকত মানে ব্যৱহাৰ কৰিছিলে